আচ্ছা মোৰ ঘৰ দৰং মোক এতিয়া মাছ ধৰাৰ এটা প্ৰথম পদক্ষেপ পাইছিলোঁ মই এই জাল এখন মাৰি দিয়াত এটা আমাৰ ইয়াতে ডাঙৰ কোৰ মানে কোৰ আছে সেই কোৰটোত জাল এখন মাৰি দিলোঁ মাৰি দিয়াৰ লগে লগেতো ডাঙৰ মাছ এটা সোমাই গ'ল হাঁ কি মাছ গ'ম নাপাওঁ কিন্তু পানীৰ তলত সোমাই থকা মাছবোৰৰ ক্ষেত্ৰত আমি অনাৰ মানে প্ৰচেষ্টা চলাই আছিলোঁ সেই এই মাছটো ধৰাৰ কাৰণে বহুত চেষ্টা কৰিলোঁ কিন্তু মানুহ দ্বিতীয়জন মানুহ নাই নোহোৱাৰ কাৰণে মানে উপায় নাপায় এই মই নিজে জালৰ মানে জালখনৰ ওপৰত মই জঁপিয়াই পৰিলোঁ জঁপিয়াই পৰি চালো যে মানে মাছ যেন পাইছোঁ কিন্তু মাছটো ধৰিব পাৰিমনে নোৱাৰিম মই মানে নিজে মানে অনুভৱ কৰিবপৰা নাই পিছত মই চালোঁ যে মানে মাছটো লাহে লাহে ওপৰৰ ফালে উঠি আহি আছে উঠি আহি আৰু লগে লগে মই জালখন টানি তলত মুঠা মাৰি ধৰি তেনেকৈ দাঙি আনিলোঁ দাঙি আনি চাওঁ যে মানে সাংঘাতিক মাছ এইটো এই মাছটো মই পালোঁ যে মানে এই যে ডাঙৰ ডাঙৰ বৰালী মাছটো এনেকুৱাই বৰালী মাছ জীৱনত মই পোৱা নাই ইমান ডাঙৰ মাছ মানে ভাব ভাবিয়ে পোৱা নাই মাছটো মানে ইমান মানে প্ৰায় আঠ কিলো তিনিশ গ্ৰামমান হৈছে এই আঠ কিলো তিনিশ গ্ৰামৰ মাছ মই জীৱনত দেখাও নাই আৰু মানে ধৰিও পোৱাও নাই ইমান ভাল লাগিছে ইমান মানে মই মানে আত্মহাৰা হৈ গৈছোঁ যে মানে মই কথা ক'বপৰা হোৱা নাই এনেকুৱা লাগি আছে মানে মানে দেহাটো কঁপিয়ে কঁপনি উঠি গৈছে যে ইমান ডাঙৰ মাছ মই ধৰিব পাৰিলোঁ আজি মই জীৱনত মই নভবা কথা এটা মই আজি পালোঁ এইধৰণে মানে মোৰ মানে হেৰিটো লাগি গৈছে যাই মই লাহে লাহে লাহে লাহে লাহে লাহে তাত মানে ধৰি লৈ কিবাকৈ দাঙি ঘৰলৈ লৈ আহিছোঁ আহি সকলো পৰিয়ালে আমি সেই মাছটো ধৰি কুটি বাছি আমি গোটেই কিঘৰে চাৰিঘৰ মানুহে আমি ভগাই পিটাই খাইলোঁ খাইছিলোঁ